হয় মৌচুমী ফাচফুড হয়নে হয় মই আপোনালোকৰ পৰা এটা আমিষ থালি অৰ্ডাৰ কৰিছিলোঁ তাৰ বাবে মই অনলাইন যোগে ধন পৰিশোধ কৰিছিলোঁ কিন্তু মই নিশ্চিত কৰিব পৰা নাই যে মোৰ পৰা ধন পৰিশোধ হৈছেনে নাই গতিকে আপুনি মোক ধনটো পৰিশোধ হৈছেনে নাই চাই জনাব পাৰিব নেকি হয় ধন্যবাদ